মই বৰ্তমান যোৰহাটৰ গড়মূৰত আছোঁ বতৰ বহুত বেয়া মই বৰ্তমান ওলাই যাব পৰাত অৱস্থাত একেবাৰে নাই সেইটো কাৰণে মই নভা আখল ৰেষ্টুৰেণ্টখনৰ পৰা মই আহাৰ অৰ্ডাৰ কৰিছিলো ছুইগীৰ ছুইগী এপৰ জৰিয়তে ইমান বেয়া বতৰ যদিও ডেলিভাৰী ইমান সুন্দৰকৈ হৈ গৈছে আৰু মই বিচৰা খাদ্যখিনি মই পাই গৈছোঁ মই বিচাৰিছিলো ভেজ ফ্ৰাইড ৰাইচ আৰু লগতে বাটাৰ চিকেন আৰু মই সেই সেই ডিছখিনি খাইয়ো মই খুব ভাল পালো আৰু ডেলিভাৰী সময়মতে ইমান এটা বেয়া বতৰতো সময়মতে হৈ গৈছে মই খুব সুখী যে ছুইগীৰ জৰিয়তে এই মই অৰ্ডাৰ দি দিলো আৰু মই সম্পূৰ্ণৰূপে সন্তোষ্ট যে মই ইমান এটা ভাল ফল পালো যিহেতু বতৰ ইমান বেয়া বতৰ বেয়া যদিও ডেলিভাৰী বয়জনে ইমান সুন্দৰকৈ ডেলিভাৰী হৈ গ'ল সময়ত নভা আখলৰ পৰা মই যিহেতু ফ্ৰাইড ভেজ ফ্ৰাইড ৰাইচ আৰু বাটাৰ চিকেন মই অৰ্ডাৰ কৰিছিলো আৰু সেয়াও স সময়মতে পাই গ'লহি গতিকে মই এটা পজিটিভ ৰিভিউ দিব বিচাৰিছোঁ আৰু মোৰ ফালৰ পৰা মই সম্পূৰ্ণৰূপে সন্তোষ্ট